বিশ্বনাথ জিলাৰ মূল খেতি হৈছে ধান খেতি স্থানীয় লোকসকলে ধান খেতি কৰি বহুত ভাল পায় বিশ্বনাথ জিলাত প্ৰায় সংখ্যক মানুহে ধান খেতি কৰে আৰু কিছু সংখ্যক মানুহে খাদ্য শস্য মাহ ফল মূল খায় শাক পাচলি কুঁহিয়াৰ ইত্যাদি খেতি দেখিবলৈ পোৱা যায় ধান খেতিৰ সংখ্যক বেছি শস্যৰ চাহিদা শাক পাচলিৰ চাহিদা আটাইতকৈ বেছি দেখিবলৈ পোৱা যায় ধান খেতি প্ৰথমে কঠীয়া ৰুব লাগে তাৰ পাছত হাল বাই বোকা বনাই আৰু কঠীয়া উঠাই পিনে ৰুব লাগে ৰোৱাৰ পাছত খাৰ সাৰ পানী দি ধান যেতিয়া ডাঙৰ হয় গুটি ল'বলৈ হয় তেতিয়া ধান পকী যোৱাৰ পাছত কাটি মৰণা মাৰি ধান উলিয়াব লাগে ধান খেতি বিশেষকৈ তিনিটা ঋতুৰ অনূকূল